আমাৰ ভাৰতৰ যিটো ফেশ্ৱন আছে ইণ্ডাষ্ট্ৰী আছে সেইটো বেলেগ জেগাৰ পৰা আমাৰ ইফেক্ট কৰিছে যেনে ছাউথ যিটো ছাউথ কোৰিয়াৰ যিটো হেৰি আছে আধাৰ ফেশ্ৱন যিটো আছে হিপ হপ কালচাৰ সেই কালচাৰটো আমাৰ ই অস্ ভাৰতলৈ আহিছে বিভিন্ন যিটো সৰু সৰু মানে জ সেই আছে মানুহবিলাক মানে আছে যিবিলাক নতুন প্ৰজন্ম আছে এই নতুন প্ৰজন্মৰ মাজত এই হিপ হপ কালচাৰটো বহুত সেই কৰি বাঢ়ি আহিছে যিটো আমাৰ যিটো আমাৰ আমাৰ নিজা যিটো সংস্কৃতি সেই সংস্কৃতিৰ পৰা আমি আঁতৰি যাই আছোঁ আৰু এই ছাউথ কোৰিয়া বা এনেধৰণৰ পশ্চিমীয়া যিটো কালচাৰ সেই কালচাৰে আমাক সেই কৰি আছে ইফেক্ট কৰি আছে যাৰ ফলত আমি এইবিলাক আমাৰ সমাজৰ পৰা আমি আমি নিজৰ নিজৰ মানুহৰ পৰা আমি দূৰত যাই আছোঁ তো যাৰ ফলত আমাৰ বহুত প্ৰব্লেম দেখা দিয়া গৈছে আমি যদি আমাৰ এনেদৰে বাহিৰা কালচাৰটো আমাক ভাৰতত প্ৰৱেশ কৰিব দি থাকোঁ তো আমাৰ এটা সময়ত আমাৰ যিটো অসমীয়া মানদণ্ড বা যিটো আমাৰ জাতিগত যিটো হৈ আছে সেইটো আমাৰ লাহে লাগে নোহোৱা হৈ যাব তো আমি ইয়াক বা সোনকালে ইয়াৰ ওপৰত এই লোৱাৰ একশ্য়ন ল'ব লাগে যাৰ ফলত আমি আমাৰ যিটো সংস্কৃতি সেইটো ৰক্ষা কৰি থাকিব পাৰোঁ